আমি নতুন ঠাই এখনলৈ ফুৰিবলৈ গ'লে প্ৰথমতে আমি যিহঁত যাম মানে গাড়ী হওক বা ট্ৰেইন হওক বা যিহঁতে যাওঁ সেই ড্ৰাইভাৰজনক ড্ৰাইভাৰজন কেনেকুৱা কেনেকুৱা ধৰণৰ আচৰণ কৰিছে কি কি মানে মদ খাই চলাইছে নে মদ নাখাই চলাইছে সেইবোৰ চাওঁ প্ৰথমতে তাৰপাছত আৰু যেতিয়া বাছৰ চিটত বা ট্ৰেইনৰ ট্ৰেইনত বহা হয় তেতিয়া ওচৰৰ পাঁজৰৰ মানুহবোৰ কেনেকুৱা ধৰণৰ মানে কেনেকুৱা অচৰণ কৰিছে কেনেকে কি ব্যৱহাৰ কৰিছে সেইবোৰ চাওঁ আৰু য'লৈ যাম যোন ঠাইলে যাম মানে যোনফালে যাম ন সেই ৰাস্তাটো কোনফালে আহিছোঁ কোনফালে যাম দোকান আছেনে নাই কি আছে সেইবোৰ ধৰণৰ চাই যাওঁ আৰু গা গাড়ীত বা গাড়ীত বা ট্ৰেইনত গ'লেও মানুহবোৰ চাওঁ মানুহে কেনেধৰণৰ কাপোৰ পৰিধান কৰি আহিছে কি পিন্ধি আহিছে কেনেকুৱা কোন ধুনীয়া কোন বেয়া সেইধৰণে চাওঁ কোনজনী ছোৱালী ধুনীয়া মানে কোন কোনে কি কি কৰিছে কোনে কাৰ লগত কথা পাতিছে সেইবোৰ সেইবোৰ চাওঁ আৰু ঠাই য'লৈ যাম সেই ঠাইখনৰ মানুহবোৰ কেনেকুৱা ধৰণৰ থাকি কেনেকুৱা লাগিব তাৰ তাৰপিছত ওচৰে পাঁজৰে কি কি আছে আৰু যোন ঘৰ মানুহৰ থাক মানুহৰ ঘৰত থাকিম সেই মানুহ ঘৰৰ ব্যৱহাৰ পাতি কেনেকুৱা কেনেধৰণে আমাক আচাৰ ব্যৱহাৰ কৰিছে আৰু যদি আমি মানুহৰ ঘৰত নাথাকিলে বেলেগ ঠাইলৈ নতুন ঠাই এখনলৈ ফুৰিবলৈ গ'লে আমিতো পৰাপক্ষত আমি হোটেল নাই বা বেলেগ হেৰি বেলেগ ঠাইত থাকিব লাগিব আৰু সেই হোটেলৰ মানুহবোৰ কেনেকুৱা হোটেলত কেনেকুৱা ধৰণৰ খা খোৱা বস্তু খোৱা বস্তু দিয়ে তাৰপাছত আৰু কেনেধৰণে আমাক ব্যৱহাৰ কৰে আৰু আমাৰ আমাক ব্যৱহাৰ কৰা আচৰণবোৰ কেনেকুৱা ধৰণৰ ভাল নে বেয়া সেইবোৰ চোৱা হয় আৰু আমি কি বুলি কয় য'ত যাম যাৰ লগত যাম তেওঁক আমি কোৱা হয় এই মানুহজন কেনেকুৱা আমাৰ লগত কেনেকুৱা মানুহ বহিছে আমি আমাক কেনেকুৱা খাবলৈ দিছে তেনেকৈ ধৰণৰ আমাৰ কথা কথা পতা হয় মানে ওচৰৰ মানুহবোৰ আচাৰ আচৰণবোৰ ব্যৱহাৰবোৰ দেখি